নতুন কিতাপৰ পৰা এটা গোন্ধ ওলোৱাটো সঁচা নতুন কিতাপৰ এই গোন্ধটো সকলোৱে ভাল লাগিব বা নালাগিবও পাৰে কিন্তু মোৰ এই গোন্ধটো পালে মনটো ভাল লাগে যেতিয়া মই এখন নতুন কিতাপ মেলি এই গোন্ধটো পাওঁ তেতিয়া মই এটা নতুন কিবা বিষয়ে এটা ভালদৰে জনাৰ আগ্ৰহী হওঁ নতুন কিতাপৰ গোন্ধই মোৰ মনটো এটা সজীৱ আৰু কিবা এটা বেছিকৈ জনাৰ বাবে আগ্ৰহী কৰি তোলে নতুন কিতাপৰ এই গোন্ধই মোৰ মনটো মোৰ পাৱাৰ হৈ অহা স্কুলৰ দিনৰ কথাবোৰলৈ মনত পেলাই দিয়ে আগতে যেতিয়া স্কুললৈ গৈ নতুন কিতাপ পাওঁ তেতিয়া মনত এক নতুন চিন্তাধাৰা সৃষ্টি হয় আৰু ইয়াৰ গোন্ধই মনটোত এক সজীৱতাৰ সৃষ্টি কৰে এতিয়াও যদি এই গোন্ধটো পাওঁ মোৰ সেই পুৰণা স্কুলৰ দিনবোৰলৈ মনত পৰে নতুন কিতাপৰ গোন্ধই নতুন কিবা এটা আগলৈ শিকাৰ বা জনাৰ বাবে আগ্ৰহী কৰি তোলে মই ক'বলৈ গ'লে নতুন কিতাপৰ এই গোন্ধটো মোৰ বেয়া নালাগে বৰঞ্চ এই গোন্ধটো পালে মোৰ মনটো ভালহে লাগে